অৰ্ডাৰ দিলোঁ দিয়াৰ বিছ ত্ৰিছ মিনিটত আহি পালে এনেই ভালে ইয়াতে ঘৰতে বহি অৰ্ডাৰ দি কিনে খাব পাৰোঁ সেইটো ভালেই ধুনীয়া টেষ্টিও হয় হোটেলত যোনখন হোটেলৰ পৰা দিছোঁ ভালে চব ঠিক ঠাকে